কোম্পানী এটাত গ'লেও কাম নাই যাওঁ ঠিকে আছে খাৱা লোৱা গাড়ী ভাড়াতে গুচি যায় পইচাকেইটা পাছত গ'লো মিস্ত্ৰী কাম কৰিব তাতো যোগালী হৈ পেলাই কাম কৰিলোঁ তাতেও নিমিলে দুনীয়াৰ কষ্টও পইচাটোও কম দেই সেনেকৈ আৰু চলি থাকিব লগা হৈছিল লাষ্টত ইতা উপায় নাপাই সেই কৰিলো ধানৰ খেতিখান কৰিলোঁ কৰিলো ধানৰ খেতিখান ধানৰ খেতিখান কৰোতে গ'ল পানী আহিলে পানী অহাৰ পাছত কি কৰো পানী গোটাই খাই পেল্লা তাৰপিছত উপায় নাপাই পেলাই সেই কৰিলো বেহাৰৰ খেতিখান কৰিলোঁ কৰাৰ পিছত অলপমান ভাল হ'ল আৰু বেহাৰৰ খেতিখান কৰি তাৰপিছত বেহাৰৰ খেতিখান কৰি পেলাই মই এটা কাম কৰিলোঁ এটা সৰু চব্জিৰ দোকান বহাই দিলোঁ চব্জিৰ দোকানখানো চলাই চলাই চলাই চলাই চলাই খাৰুপেটীয়াত চব্জিৰ দাম বাঢ়ি গ'ল বিলাহী চিলাহী তাৰপিছত মই কি কৰো এতিয়া তাৰপিছত লাষ্টত যাই মই এটা ভাবিলোঁ এনেকৈ হ'লে নহ'ব যেহানদি মাটি আছিল ফুল কৰাই ভাল হ'ব ফুল কৰিলোঁ এইবাৰ ফুল কৰি পেলাই কি অলপমান সেই কৰিলোঁ কৰাৰ পিছত এতিয়া অলপমান পইচা আহিল কিন্তু এতিয়া মোৰ ইচ্ছা আছে বিল্ডিংটো বনাব ফুল বিক্ৰীটো আৰু ফুল বিক্ৰীটো আৰু পইচা ল'ব ন'ৰি এতিয়া কি কৰো এতিয়া কি কৰো মই এতিয়া ভাবিছো আৰু যোৱাবাৰ আৰু তিনি বিঘামান মাটিত ফুল কৰিব লাগিব ফুল কৰি পেলাই অঁ অলপ পইচা যোগাৰ কৰি পেলাই বিল্ডিংটোৱে বনাব লাগিব নহ'বা একো কাম নাইব সেইকাৰণে আৰু ভাবিছো আৰু এই বিল্ডিংটো বনাই পেলাই ক'ৰবাত এটা দোকান চোকান লৈ দোকানেই বহাম আৰু তাতে বিলাহী চিলাহী বিকিব লাগিব বিলাহীৰো দাম বেছি হৈছে আশী টকা কিলো কেইদিনমান পিছত ডেৰশ হ'ব সেয়ে কৰিব লাগিব আৰু সেনেকৈ আৰু তাৰপাছত যদি সেই কৰিব ন'ৰো নৰলি আৰু উপায়ে নাই তথাপিতো ফুলৰ খেতিখান বাদ দিব ন'ৰা সেইখানৰপৰা অ'ল্ছি অলপমান সেইখানে অলপ পইচা দিছে সেয়ে আৰু